অসমত উদ্যোগীকৰণ আৰু উদ্ভাৱনক পৃষ্ঠপোষকতা কৰাৰ বাবে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী ব্যৱসায়িক পদক্ষেপ আৰু কাৰ্যসূচী চালনা কৰা হৈছে এই পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ বিকাশ নতুন উদ্যোগ সৃষ্টি আৰু উদ্ভাৱনমূলক চিন্তাধাৰাৰ বিকাশ

প্ৰধান ব্যৱসায়িক আৰু পদক্ষেপ আৰু কাৰ্যসূচী কিছুমান উদাহৰণ দাঙি ধৰিছোঁ তাৰ ভিতৰত হৈছে এক অসম উদ্যোক্তা নীতি অসমৰ উদ্যোগীকৰণৰ উন্নতিৰ বাবে দুহেজাৰ বিছ চনত অসম ষ্টাৰ্ট আপ পলিচি প্ৰণয়ন কৰা হৈছে এই নীতিৰ অধীনত নতুন উদ্যোগৰ আৰম্ভণি আৰু বিকাশৰ বাবে সহায় আৰু পৃষ্ঠপোষকতা প্ৰদান কৰা হয় উদ্যোক্তা প্ৰতিষ্ঠানসমূহৰ বাবে সহজ স্বৰ্তে ঋণ মেণ্টৰশ্বিপ প্ৰশিক্ষণ আৰু অভিজ্ঞ ব্যৱসায়িক পৰামৰ্শ দিয়া হয় দুই নম্বৰ হৈছে উদ্যোক্তা সহায় আৰু ঋণ প্ৰদানৰ কাৰ্যসূচী দিফাণ্ড ডিফাণ্ড বুলি ক'লে আমি বুজিম যে অসম চৰকাৰে উদ্যোগ আৰু উদ্যোগী ব্যক্তিসকলৰ বাবে বিশেষ ঋণ আৰু অনুদানৰ ব্যৱস্থা কৰিছে এই ঋণৰ সুবিধা লাভৰ বাবে বিশেষত নতুন উদ্যোগ আৰু পন্য সেৱা উদ্ভাৱন কৰা উদ্যোগীসকলক সহায় প্ৰদান কৰা হয় এম এছ এম ই স্কীম এম এছ এম ই স্কিমনো কি মাইক্ৰো স্মল আৰু মিডিয়াম উদ্যোগসমূহৰ বাবে চৰকাৰে সহায়ক স্কিম চালনা কৰে যাৰ মাধ্যমে ঋণ টেক্সৰ ৰেহাই আৰু নিৰ্দিষ্ট সময়ে ঘটুকী লাভৰ সুবিধা প্ৰদান কৰা হয় তিনি নম্বৰ পইণ্টটো হৈছে অসম উদ্যোগ পঞ্চায়ত পৰিষদ অসম চৰকাৰে উদ্যোগিক পৰিসৰে নতুন উদ্যোগৰ বিকাশৰ বাবে দুহেজাৰ বিছ চনত উদ্যোগ পঞ্চায়ত পৰিষদ গঠন কৰিছে এই পৰিষদ নতুন উদ্যোগৰ আগ্ৰহীসকলক পৰামৰ্শ সহায় আৰু প্ৰশিক্ষণৰ সুবিধা দিয়ে চাৰি নম্বৰ পইণ্টটো হৈছে নতুন উদ্যোগৰ বাবে ইনকিউবেটৰ আৰু এস্কেলাৰেটৰ প্ৰগ্ৰেম অসমত বিভিন্ন ইনকিউবেটৰ আৰু এক্সেলাৰেটৰ প্ৰগ্ৰাম চলাই থৈছে যেনে আসাম ষ্টাৰ্টআপ চেল আৰু আসাম ষ্টেট ইন'ভেশ্যন এণ্ড ইনকিউবেশ্যন চেণ্টাৰ এই পৰিসৰে নতুন উদ্যোগীসকলক পৰামৰ্শ প্ৰযুক্তি সহায় আৰু বিনিয়োগ প্ৰাপ্তিৰ বাবে সহায় আগবঢ়ায় পাঁচ নম্বৰ পইণ্টটো হৈছে উদ্যোক্তা মেলা আৰু প্ৰতিযোগিতা চৰকাৰে আৰু বিভিন্ন বেচৰকাৰী সংস্থাই সময়ে সময়ত উদ্যোক্তা মেলা আৰু ষ্টাৰ্টআপ চেলেঞ্জ আয়োজন কৰে এই মেলাৰ মাধ্যমে উদ্যোগীসকলৰ পৰিসৰ বৃদ্ধি আৰু তেওঁলোকৰ উদ্ভাৱন আৰু উদ্যোগৰ বাবে বিনিয়োগকাৰী আৰু মেণ্টৰসমূহৰ সৈতে সংযোগ ব্যৱস্থা স্থাপন কৰা যায় অসম ছয় নম্বৰ পইণ্টটো হৈছে অসম চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী এ চি চি আই অসম চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী উদ্যমীসকলৰ বাবে এক পৌৰাণি আৰু নিৰ্ভৰযোগ্য প্লেটফৰ্ম প্ৰদান কৰে এই সংস্থাই উদ্যোগিক পৰিসৰ আৰু ব্যৱসায়িক সংযোগ বৃদ্ধি কৰিবলৈ কাৰ্যসূচী প্ৰদান কৰে স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম সাত নম্বৰ পইণ্ট ৰাষ্ট্ৰীয় কিয়ামান্নাট প্ৰশিক্ষণ আৰু কাৰিকৰী শিক্ষা প্ৰদান অসম চৰকাৰে উদ্ভাৱনমূলক আৰু উদ্যোগী চিন্তাধাৰা বিকাশৰ বাবে বিভিন্ন প্ৰশিক্ষণ আৰু দক্ষতা উন্নয়ন প্ৰগ্ৰামসমূহৰ আয়োজন কৰে ইয়াৰ উদ্দেশ্য হৈছে নতুন উদ্যোগীসকলক পৰিসৰে যন্ত্ৰ পাতি নতুন প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিদ্যা শিকাই সেইসকলৰ উদ্যোগ প্ৰচলিত কৰা আঠ নম্বৰ পইণ্টটো হৈছে ডিজিটেল উদ্যোগৰ বিকাশ ডিজিটেল স্কিল প্ৰদান অসম চৰকাৰে ডিজিটেল উদ্যোগৰ বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ অন্তৰ্গত ডিজিটেল মাৰ্কেটিং ই কমাৰ্চ আৰু টেকন'লজিকেল ভেচমেচম বিষয়ে শিক্ষাৰ প্ৰদান কৰে এই সকলো পদক্ষেপেই অসমত উদ্যোগীকৰণ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰে আৰু লগতে নতুন উদ্যমীসকলক সহায়ৰ হাত আগবঢ়ায়